মোৰ চিনাকী বহুত বন্ধু আছে কিন্তু চিনাকী বন্ধুৰ মাজতো বন্ধুৰ চিনাকীৰ মাজতো বহুতে বহুতে ব্য়ৱসায় নকৰে যিহেতু এক এক দুই একজনে দুই দুই এক এক দুই এজনে ব্য়ৱসায় কৰে তেওঁ তেখেতে মাছ মাছৰ ব্য়ৱসায় কৰে মাছৰ ব্য়ৱসায় কৰে তেওঁলোকে মাছ উৎপাদন কৰে মাছ বিক্ৰী কৰি উপাৰ্জন কৰে মাছ যি পইচা পায় ভালেই উপাৰ্জন কৰে আৰু মাছৰ উপা উৎপাদনটো আমাৰ গাঁৱত গাঁৱৰ লগৰে এটা বন্ধু বন্ধুৱে কৰে আৰু গাঁৱৰ বন্ধুৱে কৰে তাতে মাছৰ মাছৰ উৎপাদন ফিছাৰী ফিছাৰী থাকে ফিছাৰী তাত ফিছাৰীত মাছ প্ৰথমতে মাছ এটা ডাঙৰ মাছ এটা বেজী কৰি বেজী কৰি তাৰ পিছত বেজী কৰি বেজী কৰি দিয়াৰ পিছত ডিম কণী দিয়ে কণীৰ পৰা মাছৰ পোৱালি জন্ম লয় পোৱালিৰ পৰা পোৱালি যেতিয়া জন্ম লয় তেতিয়া পুখুৰীত নাইবা ফিছাৰীত দি দিয়ে ফিছাৰীত দিয়াৰ পিছত মাছ মাছ মাছক আধাৰ হিচাপে খৈল খৈল খৈল আছে খৈল বুলি আছে আধাৰ খৈলটো আচলতে সৰিয়হৰ পৰা সৰিয়হৰ তেল বনোৱাৰ সময়ত খৈলটো উৎপন্ন হয় এই খৈল এই খৈল নামৰ আধাৰটো পুখুৰীত পোনা মাছক খুওঁৱা হয় আৰু মাজে মাজে ইউৰিয়া সাৰো দিয়ে মই জনা মতে ইউৰিয়া সাৰো দিয়ে তাৰ পিছত মাজে মাজে মাজে মাজে পানী পানী বিশুদ্ধ পানী বিশুদ্ধ কৰাৰ কাৰণে চূণো চূণো দিয়ে পানী যাতে ভাল হয় মাছ যাতে বৃদ্ধি সোনকালে বৃদ্ধি হয় তাৰ কাৰণে চূণ দিয়ে চূণ দেল চূণ দেওঁতে যিখিনি পানী পানী বেয়া থাকিলে পানী ভাল হৈ যায় ভাল হ'লে মাছৰ কাৰণে বহুত ভাল ভাল আধাৰ হৈ যায় আধাৰ আধাৰ হৈ যায় মাছে ভালকে অ'ক্সিজেন ল'ব পাৰে পানী বেয়া থাকিলে পানী বেয়া থাকিলে অ'ক্সিজেন ল'ব নোৱাৰে তাৰপিছত মাছ যেতিয়া অলপ ডাঙৰ হয় তেতিয়া মাছক এটা চিবি চিবি নামৰ এটা আধাৰ আছে সেইটো খুৱাই সেইটো খুৱাই দিয়ে সেইটোত বহুত প্ৰ'টিন থাকে সেইটোত বহুত প্ৰ'টিন থাকে তাৰ পিছত এইটো খুৱালে মাছ বহুত বৃদ্ধি পায় বৃদ্ধি হয় তাৰ পিছত মাছ মাছ যেতিয়া খোৱা খাব পৰা যায় খাব পৰা হয় তেতিয়া খাব পৰা হয় তেতিয়া মাছ ধৰি কিনে বজাৰত বিক্ৰী কৰে সেই মাছবিলাক আৰু মাছবিলাক মানুহে কিনি কিনি লৈ যায় খাবৰ কাৰণে বহুতে বহুতে সৰু মাছ সৰু মাছো বিক্ৰী কৰে ডাঙৰ মাছো বিক্ৰী কৰে বহু ধৰণৰ মাছ বহু ধৰণৰ মাছ বহু ধৰণৰ মাছ উৎপাদন কৰে বহু ধৰণৰ মাছ কিনি লৈ যায় বহু ধৰণৰ মাছ কিনি লৈ যায় লৈ যাই মাছ বিক্ৰী বিক্ৰেতাই তাৰে মাজেৰে পৰা মাজৰে পৰা কিছু উপাৰ্জন হয় তাৰে পৰা কিছু উপাৰ্জন হয় সেই উপাৰ্জনেৰে আৰু ভালকে ভালদৰে উপাৰ্জন কৰে উপাৰ্জন কৰে মানুহে মাছমৰীয়া মাছমৰীয়াসকল মাছমৰীয়াসকলে এনেকৈয়ে জীৱন নিৰ্বাহ কৰে আৰু সমাজৰ কাৰণে বহুত ভাল ভাল ভাল কাম কৰে যিহেতু মাছ এনেকৈ মাছ উৎপাদন নকৰিলে সমাজৰ সমাজৰ মানুহে দেশৰ মানুহে মাছ খাবলৈ বহুত টান হৈ টান হ টান টান হ'ল হয় ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাছ মাৰোঁতে বহুত কষ্ট হয় বহু যিমানখিনি মাছৰ প্ৰয়োজন সিমানখিনি মাছ আমি ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাৰিব মাৰিব নোৱাৰোঁ